কি কৰি আছ ভালনে ভালেই আছোঁ এনেই আছোঁ ভাত খালি অঁ মই খালোঁ কোন বাৰু অঁ অঁ মাতিছিলে মাতিছিলে যাম বুলি ভাবি আছোঁ তাকে কাপোৰ নাই কাপোৰো কিনিবলৈ যাবলৈ আছিলে বজাৰ কাপোৰ চাপোৰ আনিলি নেকি

অঁ অঁ তাকে ভাবিছোঁ কি আনোঁ জানো যাবলগীয়া হৈ আছিলে ক'ত যাবি বাৰু এই বিশাল বিশাললৈ যাম নহ'লে এদিন বিয়াৰ আগত জানো মেখেলা চাদৰেই ল'ব লাগিব এযোৰ ভাল তাত পাম নাই বাৰু ভাল তাত পামনে ভাল কাপোৰ তই ক'ৰবাত বেলেগত যাম বেলেগত যাম বুলি ভাবিছিলি নেকি অঁ বিয়া তিনিদিনমানৰ আগত যাম ন অঁ সেইটো কাহানি যাম বুলি ভাবিছ কাইলৈ মানে কাইলৈ গধূলি টাইমত অঁ মই ফোন কৰিম আৰু কি কিবা ক'বি লগৰ হেৰি দেবযানী কৈ দিম নহ'লে তাই তাইকো মাতিছিলে বুলি কৈছিলে তায়ো বজাৰ কৰিবলগীয়া আছিলে বোলে একেলগতে চব মানে গ'লে ভাল লাগিব

অঁ অঁ ঠিক আছে হ'ব